ৰঞ্জন তুমি নাহিলা যে নহয় নহয় তুমি তেনেকৈ নহ'ব নহয় তুমি তুমি সেইটো আগতেই চিন্তা কৰিব লাগিছিলে মোৰ পলম হ'ব নহয় তোমাৰ আৰু বিছ মিনিট লাগিব মইতো নোৱাৰিম নহয় ৰ'ব বুজিছোঁ নাই নাই তোমাৰ সমস্যাটো বুজিছোঁ কিন্তু তোমাৰ সমস্যাটোৰ কাৰণে মই ৰৈ থাকিলে আকৌ মোৰ নহ'ব নহয় নহ'ব বিছ মিনিট তোমাক ইয়াত আহি পাবলৈ লাগিবতো মোৰ বিছ মিনিটত মই অফিচ পাব লাগিব আৰু যদি মই নাপাওঁ ছলিড বি তুমি আহি পোৱা বিছ মিনিট ৰ'ব মই নোৱাৰোঁ এতিয়া মই যাবই লাগিব কিবা এটা ব্যৱস্থা কৰি তুমি বুজা নাই কেলৈ তুমিতো আহি পাবলৈ বিছ মিনিট লাগিব ন মই নোৱাৰোঁ ৰ'ব বিছ মিনিট বেয়া নেপাবা মই ইয়াতে অটো এখন মই দেখিছোঁ বন্দবস্ত কৰি মই গুচি যাম মই বিছ মিনিটত পাই যাম অঁ তুমি নালাগে আহিব বেয়া নেপাবা বেয়া পাইছা নি ধেই নেপাবা আকৌ কেতিয়াবা মাতিম দেই মোৰ দেৰি হ'ব তাৰমানে বিছ মিনিট ৰ'ব নোৱাৰোঁ দেই ঠিক আছে বেয়া নেপাবা বেয়া নেপাবা দেই